হেল্ল' বাবলুদা ক'ত আছিলে আপুনি অ' দোকানত আছিলে নাই এতিয়া বৰ্তমান নাই নেকি অ' এই ম কালি চাৰ্জাৰটো আনিছিলো আপোনাৰ পৰা চাৰ্জাৰটো একো কামেই নাইচোন একো কালি আনিলো মই চাৰ্জত দিছো তাৰপৰা আপোনাৰ চাৰ্জ মই থ্ৰী পাৰ্চেণ্ট আছিলে থ্ৰী পাৰ্চেণ্ট আপোনাৰ এঘণ্টামান চাৰ্জ দিলো মই থ্ৰী পাৰ্চেণ্ট থ্ৰী পাৰ্চেণ্টে আছে যে কি বস্তু দিছে মানে আপুনি এনেকুৱা আপুনি চাওক আপোনাক মই এইটো এইটো মোক চাৰ্জাৰটো নালাগে মোক এইটো মই বেলেগ মোবাইল এটাতো লগাই চালো তাতো চাৰ্জ নহয় এনেকুৱা এনেকুৱা এনেকুৱা বেয়া বেয়া মাল থয় নেকি আপুনি আপুনি আপুনি জানি বুজিয়ে মোক বেয়া বস্তু দিছে চাগে আপুনি এনেকৈ চাওক আপুনি নাই দিয়া বুলি ক'লে নহ'ব নহয় বস্তুটো চাওক যদি মই ইমান কষ্টকৈ বস্তুটো কিনিছো ঠিক আছে এতিয়া নশ টকীয়া বস্তু এটা যদি নশ টকীয়া বস্তু এটা মই যদি আনি ঘৰত ইউজে কৰিব নোৱাৰো সেনেকুৱা বস্তু লোৱাতকেতো নোলোৱাই ভাল আপুনি চাওক এতিয়া যদি মোৰ জেগাত চাওক মই এতিয়া লৈছো বুলিয়ে মই আপোনাৰ ঘৰ মই ইমান দূৰতো নহয় ওচৰতেই সেইকাৰণে মই ধৰক আকৌ আপোনাৰ ওচৰত ক'মপ্লেইন কৰিব পাৰিছো মই যাবলৈও একো অসুবিধা নহয় আজি যদি ৰাজগড়ৰ মানুহ এটা হ'লহেঁতেন কি কৰিলেহেঁতেন সি ৰাজগড়ৰ মানুহটোতো আপোনাৰ ওচৰত আহিবলৈ ধৰক অহা যোৱা তাৰ ভাড়াই যাব তিনি তিনিশ দুশ টকা তেতিয়া আপোনাৰ চাৰ্জাৰটো আপুনি সি তেন্তে ইয়াৰতো তেন্তে পোন্ধৰশ মান পৰিব সেনেকৈ মিলাই গ'লে চাওক আপুনি কালি কালি মই মোক আপুনি কেইটা বজাত কালি দোকানত পাম আপোনাক গ'লে

চাওক আপুনি হেৰি মই মুঠতে মই কালি আপোনাৰ চাৰে আঠটা বজাত গৈ আছো আপুনি দোকানত থাকিব মোক চাৰ্জাৰ বেলেগ এটা দিব নহ'লে আকৌ মই আকৌ আপোনালোকৰ মই কম্পানীত আকৌ নহ'লে মই কমপ্লে'ন কৰিম আকৌ আপোনাৰ দোকান ছিজ হ'লেও মই একো নাজানো মুঠতে মোক মুঠতে কালি চাৰ্জাৰ বেলেগ এটা লাগিব নহ'লে যদি আপোনাৰ ওচৰত যদি চাৰ্জাৰো নাই দোকানত তেনেহ'লে আপুনি মোক লাগিলে পইচা ঘূৰাই দি দিব পইচা মুঠতে পইচা ন'হলে চাৰ্জাৰ দুটা ভিতৰত এটা অপশ্যন আছে আপোনাৰ ওচৰত দুটা ভিতৰত এটা মুঠতে মোক লাগিব কালি ঠিক আছে দিয়ক হ'ব